হয় কোনে ক'লে কওক আছে আছে বাৰু আপোনাক কি মাংস লাগিছিল অঁ আমাৰ ইয়াত ছাগলী হাঁহ কুকুৰা তেনেকৈ পাব আপোনাক কি লাগে কি দৰকাৰ হৈছিলে অঁ আপোনাক কি মাংস দৰকাৰ হৈছিলে হাঁহৰ আপোনাৰ পাতিহাঁহ ল'লে চাৰিশ টকা হ'ব তাৰ পৰা কুকুৰা লোকেল কুকুৰা আপোনাৰ চাৰে চাৰিশ তাৰ পৰা ছাগলী ল'লে আপোনাৰ ছশ টকা অঁ নাই নাই হেৰি একদম লগালগ কাটি দিওঁ অঁ একদম বস্তুটো ভাল থাকিব হেৰি কিমান লাগিছিল আপোনাক অঁ এই আজিয়ে লাগিবনে অঁ অঁ হেৰি কিমান পৰত আহিব অঁ অঁ ঠিক আছে আহিব তেতিয়া মোৰ ইয়াত পাব হেৰি লৈ যাবহি অঁ এই লগা লগ কাটি দিম বাৰু সেইটো চিন্তা কৰিব নালাগে অঁ অঁ ঠিক আছে তেতিয়া আহিব